হেল্ল' আপোনালোকৰ কোম্পানীৰ পৰা মই এটা লেপটপ অৰ্ডাৰ কৰিছিলোঁ লেপটপটো বহুত বেয়া আহিল ছফ্টৱেৰৰ প্ৰব্লেম কৰি আছে বহুত হেং মাৰি আছে গতিকে মোৰ পঁচিছ হেজাৰ টকাটো মই যে দিছিলোঁ সেইটো সেইটোতো এনেই যাব গতিকে আপোনালোকৰ পৰা মই আৰু আগলৈকে বস্তু ক্ৰয় নকৰোঁ